হেল্ল' অঁ এই কিবা কয় এটা ক্লাব খুলিব লাগিছিলে ক্লাবটো খোলা যায় বৰ্তমান এই ক্লাবটো খুলি পেলাই আমি ৰেজিষ্ট্ৰেশ্যনখিনি কৰি লওঁ আমি আমি আমি কমিটি এটা কিবা বনাই কেনে আমি ৰেজিষ্ট্ৰেশ্যনটো কৰি লওঁ কৰি লৈ পেলাই আজি বৰ্তমানটো এই এইট্টি চিক্স ৰেজিষ্ট্ৰেশ্যনটো চলি আছে সেই ৰেজিষ্ট্ৰেশ্যনটো কৰি পেলাই আমি ক্লাবটো খুলিব পাৰিম ক্লাবটো প্ৰথমতে ক্লাবৰ আৰম্ভণিটো কৰিম তাৰপিছত আমি ৰেজিষ্ট্ৰেশ্যনটো কৰিম কওক কওক

অঁ ক্লাবত নাই সদস্য সেইটো সেইটোলৈ কথা নাই মানে ক্লাবত আমি ৰেজিষ্ট্ৰেশ্যন কৰা হিচাপত মোটামুটি সাতজনৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমি তেৰ তেৰ চৈধ্যজনলৈকে আমি কমিটিটো বনাব পাৰো ক্লাবৰ এইকেইজন আমি মিনিমাম নজনমান দিব পাৰোঁ পাৰে পাৰে পাৰে

আমি আমিতো যাব পাৰোঁ আমিও যাম লগতে আৰু কেইজনমান লগত লৈয়ো যাব পাৰিম

হয় নিশ্চয় সেইটো সেইটো সেইটো ময়ো ভাবি আছোঁ সেইটো ময়ো আগ্ৰহী বৰ্তমান যিহেতু এইট্টি চিক্স ৰেজিষ্ট্ৰেশ্যন চলি আছে মই বৰ্তমান খুবেই আগ্ৰহী মই আমাৰ লগৰ কেইজনমানক কৈয়ে থৈছে বাৰু হয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় সেইটো কাৰণে আপুনিও যোগাযোগখিনি কৰি লওক আপোনালোকৰ যিকেইজন ল'ৰা আছে ময়ো ইফালে কি কৰি আছোঁ যা যোগাৰ কৰি আছেোঁ বাৰু আপোনাৰ তথ্য়সমুহ কি লাগে মই আপোনাক জনাই দিম

নাই নাই ইয়াতে তেনেকুৱা ইমান বেছি তেনেকুৱা বহুত বেছি তথ্য নাই তথ্য নাই

কাম কৰিব মই আপোনাক মই আপুনি মোক লগ কৰিব লগ কৰিলে মই আপোনাক কি কি তথ্যসমূহ লাগে মই আপোনাক জনাই দিম অঁ অঁ আচ্ছা আচ্ছা আচ্ছা অঁ ঠিক আছে দিয়ক অঁ আপুনি মোক অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ দিয়ক দিয়ক দিয়ক